হেল্ল' ডেলিকেছি হয়নে কি হ'ল মই আপোনালোকক দেখোন কালিয়ে অৰ্ডাৰ দি থৈ আহিছিলোঁ পিজ্জাৰ অৰ্ডাৰ কালি দি থৈ অহাৰ পিছত এতিয়ালৈকে দেখোন আহি পোৱা নাই কিয় অৰ্ডাৰ লৈ পেলাই এনেকুৱা কিয় কৰে আপোনালোকে সময়মতে কিয় হেৰি নকৰে সময়ৰ কাম সময়ত কৰিব লাগে এতিয়া চাওক সাতটা বজাত আলহী অহাৰ কথা আছে এতিয়া সাতটাই বাজিল

এতিয়া অৰ্ডাৰটো লোৱাৰ পিছত আপোনালোকে এনেকুৱা কৰিছে এতিয়া আপোনালোকে নিজে চিন্তা কৰক আলহী আহি পাছত মই কি খুৱাম বাৰু ইমান সময়লৈকে আহি পোৱা নাই এতিয়াতো আলহী সুদা মুখে পঠিয়াব নোৱাৰোঁ মই এতিয়া চাওক সাতটা বাজি পাৰ হৈ গ'ল এতিয়া সাতটা বজাৰ পিছতো যদি আপোনালোকে লৈ আহে কিন্তু সেই ডেলিভাৰী মই নলওঁ আৰু আপোনালোকে ঘূৰাই নিব লাগিব